ঔৰা কি কৰিছা এনে আছোঁ মানে এনে আছোঁ বাৰু কোৱাচোন কিবা আছিলে নেকি কাম ওলাই এই গৰমখনত ক'ত যাবা অ

বাৰু গৈতো ভাল লাগিব কিন্তু এই বাহিৰত ইমান ৰ'দ যে সেইকাৰণে মানে যদি যাওঁ

অ আৰু তুমি এতিয়া কিবা খালা নে তাত গৈকেনে মানে বাহিৰতে ক'ৰবাত কিবা খাম বুলি ভাবিছা নে ঘৰৰ পৰাই খাই যাবা ওম ওম পাৰি বাৰু মানে আমনি লাগিছে বহুদিন হ'ল ঘৰত সোমায়ো আছোঁ অলপ ওলাই গ'লে বাৰু মনটো ভাল লাগিব হয় নেকি তেতিয়াহ'লেতো গৈ বাৰু ভাল লাগিব ন' কি কৰা যায় কেইটামান বজাত ওলাম যদি যাওঁ ছটা চাৰে ছটা তেনেকুৱা মানতে ওলাওঁ ন' ও দিয়ক যা ঠিক আছে ওলাওঁ আৰু ন'